টেকনল'জিয়ে অৱসৰপ্ৰাপ্ত মানুহসকলক যথেষ্ট সহায় কৰিছে তেওঁলোকে বয়সৰ লগে লগে তেওঁলোকৰ শক্তি বহুত কমি আহে কমি অহাৰ বাবে বাহিৰত ঘূৰা ফুৰা কৰাটো তেওঁলোকৰ অলপ জটিল হৈ পৰে তেনেকুৱাতে বহুত কাম আমি ইণ্টাৰনেটৰ জড়িয়তেও কৰিব পাৰোঁ আৰু তাৰ উপৰিও মনোৰঞ্জনৰ কাৰণেও যিখিনি কৰিবলগীয়া হয় সেইখিনি টি ভি বা ইণ্টাৰনেটৰ সহায়ত কৰিব পাৰোঁ ধৰক মই উদাহৰণ হিচাপে মোৰ দেউতাৰ কথাই কৈছোঁ মোৰ দেউতাৰ বয়সত যিবোৰ চিনেমা ভাল লাগে হয়তো আজি যি চিনেমা হলবিলাকত সেইধৰণৰ ফ্লিম বা বোলছবিবিলাক দেখুওৱা নহয় কিন্তু তেওঁ টিভিত তেনেকুৱা দুটামান চেনেল আছে যিটো তেওঁ ছাচক্ৰাইব কৰি লোৱা হৈছে তাত তেওঁ ভাল পোৱা ধৰণৰ তেওঁ মনোগ্ৰাহী যিকেইখন যেনেকুৱা ধৰণৰ চিনেমা সেইবিলাক তেওঁ চাব পাৰে সেইটো মই মনোৰঞ্জনৰ দিশটোলৈ ক'লোঁ ইয়াৰ উপৰিও পইচাৰ লেনদেনৰ ক্ষেত্ৰত তেওঁ ধৰক বেংকলৈ নোযোৱাকৈয়ে আজিকালি ইণ্টাৰনেটৰ সহায়ত যিখিনি বেংকিঙৰ সুবিধা হৈছে সেই সুবিধা তেওঁ গ্ৰহণ কৰিব পাৰিছে আৰু গ্ৰহণ কৰি তেওঁ যথেষ্ট কষ্ট লাঘৱ হৈছে আজি গৰমৰ দিনত আজি বতৰ যথেষ্ট ৰ'দ আছে মোৰ ওলাই যাবলৈ মন যোৱা নাই গতিকে গুগুল পে' পে' টি এম তেনেধৰণৰ কিছুমান পে' কৰিও তেওঁ সেই সুবিধাখিনি ল'ব পাৰিছে ইয়াৰ উপৰিও আজি নতুন প্ৰজন্মৰ দৰে তেওঁৰো যদি কিবা এটা মনৰ মন যোৱা কিবা এটা খাব বিচাৰে তেওঁ জ'মেট' তেনেকুৱা ধৰণৰ যিখিনি চুইগি তেনেকুৱা ধৰণৰ অনলাইন যিবিলাক আছে সেইবিলাকত অনলাইন অৰ্ডাৰ কৰিও খোৱা বস্তু এটাও আনিব পাৰে গতিকে মই ভাবোঁ বহুতখিনি তেওঁলোকৰ সুবিধা হৈছে অনলাইন বা ইণ্টাৰনেটৰ জড়িয়তে তাৰোপৰি কিবা জ্ঞান বৰ্ধনৰ জ্ঞান বৰ্ধন বুলি নহয় তেওঁলোকে কিবা এখন কিতাপ পঢ়িবলৈ মন গৈছে আজি ই ই বুকৰ সহায়তো বহুতখিনি কিতাপ পঢ়িব পাৰে বহু সময়ত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে তেওঁলোকক আওকাণ কৰে বা সময় দিব নোৱাৰে যিখিনি তেওঁলোকৰ ৰৈ যায় সেই ল'ৰা ছোৱালীৰপৰা পাবলগীয়া বহুখিনি তেওঁলোকে ইণ্টাৰনেটৰ সহায়তো ল'ব পাৰে বুলি মোৰ মনে ধৰে